যাব লাগে আকৌ এই ডি ডিচেম্বৰ মাহটোতে যাব লাগে নাই নহয় আজি ঊনৈছ তাৰিখ হ'লেই

জানুৱাৰীতে হ'বনি এপাক ফুৰিব আহিব লাগে ভাল খানা এটা খাব লাগে ক'ৰবাত অঁ ভাল ৰেষ্টুৰেণ্ট সেইটো সেইটো চাইডে পোৱা যাবনে ভাল ৰেষ্টুৰেণ্ট চাবিচোন চাৰ্জ কৰি মোবাইলত আছে সেইখনটো সেইখনটো ধুনীয়া দামো হাই ফাই

হাফ প্লেট ফুল প্লেট ছশ এই সৰহকৈ নাযাওঁ আকৌ দছটা মানে যাম আৰু গেৰুকামুখ যাবি নে কি আৰু বেলেগ ভাল জেগা এইটো হেৰি হ'ল জানো এই কানেকশ্যন হ'ল জানো অঁ তালৈও গৈ আহিম এপাক ডিচেম্বৰ মাহটোতে যাব লাগে আৰু এই বগৰী চাপৰিলৈ